হাঁহ কুকুৰা পোৱালি আমি প্ৰথমতে কণীকেইটা আমি গোটাই থওঁ গোটাই থৈ এটা ধুনীয়াকৈ সঁজা বনাই আমি তাতে তাতে খেৰ আৰু সেনেকৈ দি আমি সজাতোত আমি ৰেডি কৰি কণীকেইটা দি সেনেকৈ দিওঁ আমি পোৱালি জগাবৰ কাৰণে কোনো ধৰণৰ মেচিন সেনেকৈ আমি ব্যৱহাৰ কৰা নহয় আমি ঘৰুৱা পদ্ধতিৰে আমি সেনেকৈ পোৱালিকেইটা জগাওঁ তাৰ পাছত পোৱালিটো পোন্ধৰ দিনত জগে আমি হেৰি কি কয় মেচিনৰদ্বাৰা জগালেতো দুদিনতে ওলায় আমি সেনেকৈ হেৰি নকৰোঁ তাৰ পিছত কণী আমি সেই হাঁহ কুকুৰাৰ কণীকেইটা আমি সেনেকৈ সঁজাত দিয়ে আমি সেনেকৈ ডাঙৰ দীঘল কৰা হয় পোৱালিকেইটা ডাঙৰ সৰুৰপৰা ডাঙৰ হওঁতে মোটামুটি এক ডেৰমাহ ভিতৰত অলপ অলপকৈ ডাঙৰ হৈয়ে যায় আমি ঘৰুৱা খাদ্য চাউল দালি সেনেকৈ যিখিনি আমাৰ ঘৰুৱা খাদ্য আছিল সেইখিনি খাদ্যই খুৱাই আমি পোৱালিকেইটাক আমি ৰাখোঁ আমি সেনেকৈ আমি হেৰি কৰি কণীকেইটা আমি ধৰক কোনো আমি হেৰি নকৰোঁ এই মেচিনত নিদো আমি এনেকৈ ঘৰতেই ৰাখি পেলাই আমি ডাঙৰ দীঘল কৰোঁ আৰু ইয়াতে কোনো ধৰণৰ সামগ্ৰী আমি কৰা নাযায় দুমাহ তিনিমাহত আমাৰ মুৰ্গী পোহা হাঁহ কুকুৰাৰ পোৱালিটো ডাঙৰেই হৈ যায় তাৰ পিছত আমাৰ ডাঙৰ হোৱাৰ পিছত আমি সকলো হেৰিখিনি আমি কৰা যায়